মই বিপাংশী মোৰ সম্পূর্ণ নাম হৈছে শ্ৰী বিপাংশী দাস শইকীয়া মই পুৰাণ বস্তি এলেকাৰ নিবাসী মোৰ পৰিয়ালত তিনিজন মানুহ আছে মোৰ মা পিতা আৰু ভন্টি পৰিয়ালটোত বৰ্তমান অলপ সমস্যা চলি আছে কিন্তু সময় আগবঢ়াৰ লগে লগে সমস্যাবোৰো সম্মুখীন হ'ব পৰাকৈ সাহস মোৰ হৈছেহি লাহে ধীৰে মোৰ পঢ়া শুনাও ইয়াতেই হৈছে গুৱাহাটীতে মই অসমীয়া সাহিত্য়ৰ লগত কাম কৰি ভাল পাওঁ অসমীয়া সাহিত্য় ভাল পাওঁ মোৰ বিষয়ে যদি মই ক'বলৈ যাওঁ তেন্তে বৰ্তমান সময়ত মই যিজনী বিপাংশী দাস শইকীয়া মই বৰ বিশেষ এটা ভাল স্থিতিত নাই তথাপিও প্ৰত্যেকটো দিনেই এটা নতুন সুযোগ বুলি ভাবিলৈ মই কাম কৰিবলৈ চেষ্টা কৰোঁ মোৰ বহুত আগ্ৰহ আছে কিছুমান ৰুচি আছে বেলেগ বেলেগ বিষয়ত সংগীত নৃত্য শিল্প কলা কথন শিল্প বিশেষকৈ মই শব্দৰ লগত কাম কৰি খুব ভাল পাওঁ মোৰ ঘৰত এটা সাংস্কৃতিক পৰিৱেশ আছে মোৰ মা এগৰাকী খুব সুদক্ষ অভিনেত্রী আছিলে মোৰ দেউতা এজন সু গায়ক আৰু মোৰ ভন্টিও খুব সুন্দৰ ছবি আঁকে মোৰ ঘৰখনত আমি চাৰিওটা মানুহে সৰুৰে পৰাই একেলগে ইজনে সিজনৰ বাবে থিয় দি পাইছো মোৰ মাৰ পৰা এটা গুণ মোৰ গালৈ আহিছে সেইটো হৈছে সকলোৰে কাৰণে অলপ বেছিকৈ চিন্তা কৰা কেতিয়াবা অতি বেছি হৈ যায় সকলো ক্ষেত্ৰতে যাৰ বাবে মই নিজেও অলপ সমস্যাত ভোগো বৰ্তমান সময়ত মই সুখী সুখী থাকিবলৈ চেষ্টা কৰা হৈছে আৰু সুখৰ কাৰণবোৰ সৰু সৰু বস্তুত বিচাৰি ল'বলৈ চেষ্টা কৰা হৈছে প্ৰত্যাহ্বানৰ সন্মুখীনতো সকলোৱেই হয় প্ৰত্য়াহ্বানেই প্ৰত্যাহ্বানৰ মাজতেই নান্দনিকতা আছে কিতাপ পঢ়ি ভাল পাওঁ জীৱন জীৱন বৰ অনুপম কিতাপখন মোৰ খুবেই প্ৰিয় আৰু সেইখন হয়তো আজি তেৰ বছৰ ওপৰ মোৰ লগত মই য'তেই গৈছো সেইখন মোৰ লগত থকাৰ নিচিনা ভগৱানৰ প্ৰতি ভক্তি খুব দেৰিকৈ হৈছে বুলি ক'ব পাৰি আচলতে ভগৱানৰ অস্তিত্বক কেতিয়াও অগ্ৰাহ্য কৰা নাই কিন্তু বৰ্তমান জীৱনত যিমানখিনি পৰিস্থিতি আহিছে পৰিস্থিতিখিনিয়ে মোক শিকাইছে কিদৰে ভক্তিত বিশ্বাস কৰিব পাৰি ভক্তিক বাহুল্য নালাগে কিন্তু ভক্তিত এটা মাধ্যম লাগে যি মাধ্যমত সততা থাকে আৰু বৰ্তমান সময়ত মাৰ বাবে অকণমান পৰিস্থিতিটো বৰ ঠিক নহয় আশা কৰো তেওঁ সোনকালে আৰোগ্য হৈ উঠিব মোৰ এগৰাকী সৰু ভন্টি আছে তাইৰ নাম স্পৃহা দাস শইকীয়া তাই ক'বলে গ'লে মোৰ এতিয়া জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ তাইক ডাঙৰ কৰা নিজে যিখিনি বস্তু নেপালো সেইখিনি সকলোখিনি তাইক দিয়া তাইৰ লগত থকা হয়তো মাতৃত্বৰ আৰম্ভণি এনেকৈয়ে হয় এগৰাকী ছোৱালীৰ বাবে তাই যদি ঘৰখনৰ আটাইতকৈ ডাঙৰ হয় বা তাইৰ তাইৰ ওপৰত যদি দায়িত্ববোৰ আহি পৰে তেতিয়া এগৰাকী কন্যা সোনকালে মাতৃ হয় আৰু মাতৃত্ববোধৰ বাবে হয়তো বয়স বা অভিজ্ঞতা বা কোনো এটা সম্পৰ্কৰ তেনেকুৱা প্ৰয়োজন নহয়